আমাৰ মাছমৰীয়াসকলৰ জাতি বা গোট ক'বলৈ গ'লে আমাৰ মুছলমান আৰু আদিবাসী একেটা একেটা সম্প্ৰদায়ৰ আমি একেলগে একেটা অঞ্চলত বাস কৰোঁ সিহঁতৰ কিছুমান দৰকাৰী হ'লে আমি সিহঁতৰ পৰা আদান প্ৰদান কৰি আমি একেটা অঞ্চলত ধুনীয়াকৈ বাস কৰোঁ আৰু আমি মাছ মৰাৰ অঞ্চলবোৰত বিহু বা কিছুমান ফেষ্টিভেলত আমি ডাঙৰকৈ প্ৰতিযোগিতা ৰাখোঁ আৰু সেই প্ৰতিযোগিতাৰ আমি ধুনীয়াকৈ মাছ মৰা উদযাপন হিচাপে আমি পালন কৰোঁ